অঁ এইটো কমাৰগাওঁ থানা অ'চি হয়নে মই আপোনাৰ এই তৰুণ বৰুৱাই ক'লোঁ খমটাইৰ পৰা তৰুণ বড়ো তৰুণ বড়ো ছাৰ ছাৰ মানে মই আমাৰ যোৱাকালি আপোনাৰ এই ফেচবুকত কিবা এটা মানে নতুন নাম্বাৰ এটা পালোঁ অ' ছৰী ফেচবুকত নহয় হোৱাটছাপত নতুন নাম্বাৰ এটা মানে মেচেজ কৰিছে মোক বুলি এনেকৈ ভাবুকিয়ে দিছে ধৰক আৰু সি কৈছে যে বোলে তই এনেকৈ প্ৰথমে মেচেজ কৰিলে আৰু যে কি খবৰ কি নাই এনেকৈ মেচেজ কৰিলে তাৰপিছত মোক কৈছে যে বোলে এই তোৰ বোলে তোৰ মই কি কয় তই এইটো কি কয় পইচা দহ হাজাৰ টকা দে নহ'লে তোৰ বোলে মই একাউণ্ট হেক কৰি বোলে পইচা গোটেইখিনি লৈ ল'ম বোলে তাকে ছাৰ তেনেকৈ মোৰ নাম্বাৰটো নাই নাম্বাৰটো মই ধৰক আপোনাৰ ট্ৰুকলাৰত চালোঁ ট্ৰুকলাৰত নাপালোঁয়ে তাৰপৰা মই ভাবিছোঁ বোলো এইটোতো মোৰ এনেকুৱা কোনো নম্বৰ নাই তাৰপিছত ঘৰৰ মানুহৰ লগতো ডিস্কাশ্যন কৰিলোঁ যে এইটো নম্বাৰটো চিনি পাইছে নেকি কৈছে চিনি নাপাওঁ বুলি কৈছে তেনেকৈতো বাৰু মোৰ নাই ছাৰ তেনেকৈতো বাৰু মই কাৰো লগত কাজিয়া পেচালো নকৰোঁ ধৰক মই আপোনাৰ নিজৰ কামতে বিজি থাকোঁ ছাৰ মই এনেকুৱাবোৰ নাই বাৰু মই মই জনাত বাৰু পইচা ডাইৰেক্ট ডিমাণ্ড কৰিছে ছাৰ কথা বতৰা বুলি নাই চিধাই কৈছে যে তই পইচা দহ হাজাৰ দিবিনে নাই নহ'লে তোৰ মই একাউণ্ট হেক কৰি গোটেইখিনি পইচা লৈ ল'ম

ছাৰ মেচেজ দিছিলে তাৰপিছত মোক ফোন কৰিছিলে এবাৰ কিন্তু মই ফোনটো ৰিচিভ নকৰিলোঁ ছাৰ অ'কে

অঁ হয় ছাৰ ঠিক আছে ঠিক আছে ছাৰ ঠিক আছে ছাৰ বুজিছোঁ ছাৰ বুজিছোঁ ধন্যবাদ ছাৰ দেই ছাৰ অঁ ঠিক আছে